হেল্ল' হয় হয় কোনে ক'লে বাৰু অঁ হয় হয় অঁ চিনি পাইছোঁ কওক আচ্ছা আপোনাক মই যিটো ভেল্টাচ বুলি যিটো কলগেট দিছিলোঁ সেইটো আপুনি দিনত দুবাৰকে ইউজ কৰিছেনে কৰিছে ন' ৰাতি শুৱাৰ পিছত কৰিছে দাঁত ব্ৰাছ সেইটো দি আচ্ছা এণ্টিবায়টিক ক'ৰ্চটো যে দিছিলোঁ কমপ্লিট কৰিলেনে ক'ৰ্চটো কমপ্লিট নহ'লে কেইদিন খালে সেইটো আপোনাৰ সেইকাৰণে দাঁতৰ বিষটো আহিছে কেইদিন খালে সেইকাৰণে আপোনাৰ এইটো ইনফেকশ্যনটো আহিছে আৰু প্লাছ আপোনাৰ এণ্টিবায়টিকটো নোখোৱাৰ কাৰণে এইটো আকৌ ৰিপিট হৈ যাব এতিয়া গতিকে আপুনি এটা কাম কৰক কাইলৈ কাইলৈ আপুনি এপাক আহক মই চাই লওঁ কি কৰিব পাৰি আৰু মষ্ট প্ৰবেব্লি আপুনি কাইলৈ দুটামান বজাত পোৱাকৈ আহক চেণ্টাৰত দেই মই চাই লওঁ কি কৰিব পাৰি খালী এণ্টিবায়টিকটো নোখোৱাটো আপুনি বেয়া কাম কৰিলে আকৌ ক'ৰ্ছটো ৰিপিট কৰিব লাগিব চাই লওঁচোন আকৌ এক্স ৰে' এটা কৰিব লাগিব লগা হ'বও পাৰে ঠিক আছে ঠিক আছে